হেল্ল' হয় কওঁকচোন হয় মই টুৰিষ্ট গাইড এজনে কলোঁ বাৰু কওঁকচোন হয় হয় হয় হয় কেতিয়াকে আহিব বাৰু

আচ্ছা আপুনি কলাক্ষেত্ৰ চাবৰ কাৰণে বুকিং কৰিছিল নেকি বাৰু আচ্ছা আচ্ছা বাকী আপুনি আহিব কালিৰ কাৰণে বুকিং আছে আপোনাৰ ন আচ্ছা আহক আপুনি আপুনি কিহত আহিব ট্ৰেইনেৰে আহিবনে ফ্লাইটেৰে আহিব আপুনি নে বাছত আহিব আচ্ছা বাছেৰে আহিব আপুনি ন আহি আপুনি ক'ত নামিব খানাপাৰা নে পল্টনবজাৰত আচ্ছা তাৰ পিছত একচুৱেলি আপুনি যদি আপোনাৰ যদি নিজৰ থাকিবলৈ যদি ব্যৱস্থা আছে তেতিয়াহ'লে আপুনি একোমোদেচনটোৰ কাৰণে কিবা এটা কৰক ৰাতিপুৱাতে নহ'লে যদি আপুনি বিচাৰে আমাৰ গাড়ী পঠিয়াব লাগে আমি গাড়ী পঠিয়াই দিম আৰু আমাৰ অলপ ফ্ৰেছ হ'বৰ কাৰণে যদি আপোনাক হোটেল লাগে তাৰ ব্যৱস্থা কৰি দিয়া হ'ব তাৰ পিছত আপুনি ধৰক অলপ ফ্ৰেচ চেচ হৈ ৰাতিপুৱা কিবা ব্ৰেকফাষ্ট কৰাৰ পিছত আমি ওলাই যাম আপোনাৰ কাৰণে গাড়ী দিয়া হব মইও যাম লগতে আপোনাক কলাক্ষেত্ৰত যিমানখিনি চাবলগীয়া বস্তু আছে সেইবোৰ আপোনাক দেখাম আৰু লগতে লগতে আৰু আশে পাশে থকা বস্তুবোৰো আপোনাক দেখাম কেনেকুৱা হ'ব বস্তুটো নাই আমাৰ আমাৰ ধুনীয়া হোটেল আপোনাৰ একদম ধুনীয়া হোটেল থ্ৰী ষ্টাৰ ফ'ৰ ষ্টাৰ হোটেল পাব আপুনি ধুনীয়া হোটেল বুক কৰা হ'ব বুক বুক বুক কৰা হ'ব আপুনি একো অসুবিধা নাপায় আপুনিটো অকলে থাকিব তেতিয়াহলে ফ'ৰ ষ্টাৰ গাড়ীখনকে পঠিয়াম আমি কম্ফৰটেবল হ'ব চাগে নাই নাই একো নাই অসুবিধা নাই একো নাই একো প্ৰব্লেম নাই নাই আপুনি আপুনি কম্প্লেইন কৰাৰ একো সুবিধা নাপায় আপোনাক যিমান পাৰোঁ আমি মানে কম্ফৰটেবল চিটুৱেচনত ৰাখিবলৈ চেষ্টা কৰিম অ'কে অ'কে অ'কে অ'কে ঠিক আছে কালি লগ পাই আছোঁ অঁ